অঁ হেল্ল' অঁ এতিয়া নতুনকৈ ওলোৱা ভেকেঞ্চিত ন মই এতিয়া এনেকৈ এছ এছ চি একোত এপ্লাই কৰা নাই খালি ফ'ৰ্থ গ্ৰেইড থাৰ্ড গ্ৰেইডত এপ্লাই কৰিছোঁ কি হয় বা তুমি কিহত তুমি এছ এছ চিত কৰিছা নে কি অঁ

অঁ নহয় মই ফ'ৰ্থ গ্ৰেইড থাৰ্ড গ্ৰেইডতে এপ্লাই কৰিছোঁ তাপা এই ইণ্ডিয়ান প'ষ্ট অফিচত কৰিছিলোঁ বাৰু এই তাতেই প'ষ্ট অফিচৰ যেনিবা এগ্জামটো নহয় খালি ফ'ৰ্থ গ্ৰেইড থাৰ্ড গ্ৰেইডৰ এগ্জামটো হ'ব আৰু প'ষ্ট অফিচৰ ডাইৰেক্ট পাৰ্চেণ্টেজ চাই কিনে দিব আৰু সেইটো মানে এগ্জামটো দিম আৰু তুমি এপ্লাই কৰিছা যদি ভাল হৈছে আৰু দুইটা লগত দিমগৈ নে কি ক'ত এতিয়া লগত দিব পালে ভাল আৰু ক'ত বা পাওঁ কোনে জানে হয় নাই মই এই ডিষ্ট্ৰিক্ট ছিলেকশ্যনত মোৰ ডিষ্ট্ৰিক্ট ছিলেকশ্যনত মই মানে ফাৰ্ষ্ট চইচ মানে ডিব্ৰুগড় দিলোঁ তাৰ ছেকেণ্ড চইচ ছেকেণ্ড চইচ তুমি নিজৰ ডিষ্ট্ৰিক্ট চৰাইদেউ দিছোঁ আৰু থাৰ্ডত সেই শিৱসাগৰটো দিছোঁ

অঁ তাকেইতো

এই হ'ল দেই মাজত যেতিয়া ওলাইছিলে যে সেই কেইদিনমান আগত আৰু মানে পোনেই ওলোৱা কেইদিনত অঁ হেৰি সেইটোৱেই আৰু মুঠতে এপ্লাই হ'লতো আমাৰ পঢ়িব লাগিব আৰু ন বাৰু অঁ ঠিক আছে অঁ হ'ব লৈ থাকিবা অঁ অঁ